মই ফুল ফল আৰু ফল মূল সকলো ধৰণৰ পাচলি ৰুব বিচাৰোঁ ফুল ফলবোৰ নিজৰ সৌন্দৰ্যতাৰ বাবে ৰুব বিচাৰোঁ বাকী ফল মূলবোৰ নিজৰ স্বাস্থ্যটো খাই বৈ সুস্থ কৰি ৰাখিব বাবে মানে কৰিব বিচাৰোঁ কাৰণ বজাৰত যিবিলাক ফল মূল বেচা হয় এইবিলাকতো বহুত ভেজাল হয় গতিকে নিজৰ ঘৰত যেতিয়া আমাৰ আম হওক কঁঠাল নাৰিকল যিকোনো ধৰণৰ ফল আমাৰ মধুৰিআম অমিতা সেই সকলোবোৰ যদি আমি ঘৰতে ৰুই লওঁ আমি সেইখিনিৰ পৰা আমি বহুত ধৰণৰ লাভাৱান্বিত কৰোঁ আমাৰ নিজৰ বেপাৰ মানে যিবোৰ বাহিৰা খাদ্যৰ পৰা অহা বেমাৰৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰোঁ গতিকে সেইকাৰণে বিচাৰোঁ নিজৰ ঘৰতে ফল ৰুবলৈ বাকী শাক পাচলি হওক শাক পাচলিৰ বাগান নিজৰ ঘৰতে কৰা হয় কাৰণ সেই বাহিৰা বাহিৰা বস্তুবোৰৰ পৰা আজিকালি বহুতে বেমাৰ আজাৰ হয় সাৰ চাৰ দি কৰি কৰে গতিকে ঘৰত হোৱা শাক পাচলি কেইডালৰ নিচিনা ভাল হ'ব নোৱাৰে গতিকে সেইবাবে ঘৰতে শাক পাচলিবোৰ মানে কৰিব বিচাৰোঁ